আমাৰ ইয়াতে চৰকাৰী বেচৰকাৰী বহুতো ধৰণৰ স্কুল আছে গুৱাহাটী কামৰূপ জিলা কামৰূপ মহানগৰত ধৰক গুৱাহাটী ইতে ইউনিভাৰ্ছিটি আছে আয়ুৰ্বেদিক কলেজ আছে ইঞ্জিনিয়াৰিং কলেজ আছে আৰু সন্দিকৈ মহাবিদ্যালয় আছে কটন মহাবিদ্যালয় আছে পাণ্ডু পাণ্ডু কলেজ আছে এনেকে বহুতো ধৰণৰ কলেজ আছে ইয়াতে মানে জালুকবাৰী জাতীয় বিদ্যালয় স্কুল আছে প্ৰাইভেট হয় মানে এইটো চৰকাৰী নহয় ইয়াতে মাচুল দিব লাগে কিন্তু চৰকাৰীবিলাকত মাচুল দিব নালাগে তাৰপাছত ইয়াতে বালিকা স্কুল আছে প্ৰাইমাৰী তাৰপাছত ইফালে জালুকবাৰী ছোৱালী হাইস্কুল আছে জালুকবাৰী হায় চেকেণ্ডেৰী স্কুল আছে এনেকে বহুত ধৰণৰ স্কুল কলেজ আমাৰ ইয়াতে গুৱাহাটী বিশ্ববিদ্যালয়ত আছে আৰু এইখিনিতে কামৰূপ মহানগৰত বহুত ধৰণৰ আৰু প্ৰাগজ্যোতিষ স্কুল আছে এইবোৰ প্ৰাইভেট হয় বহুত ধৰণৰ স্কুল কলেজ আছে প্ৰাইভেট আছে প্ৰাইভেট বিলাকত মানে ফিজ বেছি দিব লাগে চৰকাৰীবিলাকৰ ফিজ নাই সেনেকে আৰু বহু ধৰণৰ কলেজ স্কুল এনেকে আছে আৰু আমাৰ ইয়াতে কলেজ স্কুলত আনে মানে শিক্ষাৰ ক্ষেত্ৰত মানে কোনো অভাৱ নাই আৰু মানে যোনফালেই যায় সোনফালেই আপুনি স্কুল কলেজ পাব আৰু ইয়াতে মানে হেৰি মানে দূৰলৈকে যাব লাগিব স্কুল কলেজলৈকে সেইবোৰ নাই আৰু ওচৰতে ওচৰতে স্কুল মানে গ'লে হ'ল আৰু যাৰ য'ত সুবিধা হয় তেনেকেই তাৰমানে চবেই এডমিশ্যন ল'ব পাৰে